মই হাঁহ কুকুৰা বিষয়ে অকণমান কম ৰাজাহাঁহ পাতিহাঁহ আৰু কুকুৰা কয়লাৰ আৰু ব্ৰইলাৰ কুকুৰা বেমাৰ হোৱা লক্ষণবোৰ হ'ল যেতিয়া বৰষুণ দিয়ে বৰষুণ দিলে পানী খালে কুকুৰা বেমাৰ হয় আও হাঁহৰ লক্ষণ হৈছে পোৱালি হৈ যেতিয়া দুমাহমান হয় তেনেকুৱাতে বেমাৰ হয় ৰ'দ ৰ'দত থাকিলেও বেমাৰ হয় বৰষুণত দিলে ইমান বেমাৰ নহয় বৰষুণ দি যেতিয়া সামৰি ৰ'দ দিব তেতিয়াও বেমাৰ হয় কুকুৰা লক্ষণ হৈছে কুঁৱলি মাঘ ফাগুনমহীয়া বেমাৰ বেছি হয় কুকুৰা আৰু কুকুৰা পোৱালিবোৰো বেমাৰ হয় ঘৰতে আমি জ্বৰ টেবলেট চাউলৰ লগত মিহি কৰিও খুৱাওঁ আৰু কেতিয়াবা ডাক্টৰৰ দৰৱো আনি খুৱাওঁহি আৰু ৰাজহাঁহো তেনেকৈ ডাঙৰ হ'লে বেমাৰ হয় ভৰি লেঙেৰায় খাবলৈ মন নকৰে শুই থাকে ব্ৰইলাৰো বেমাৰ হয় ব্ৰইলাৰ ঢেৰ বেমাৰ হয় ব্ৰইলাৰ পোৱালিতেও বহুত কেইবাদিনো হেৰি হয় কষ্ট কৰিবলগীয়া হয় তাৰপৰা তাৰপিছত দানা চানা খাই আৰু লাহেকৈ ডাঙৰ হয় আৰু ডাঙৰ হ'লেও বেমাৰ হয় কুকুৰা তিনিমাহত বিকিব পৰা হয় ডাঙৰ হয় তিনিমাহত আৰু হাঁহো তেনেকৈ তিনিমাহ চাৰিমাহ লাগে দুই কে জি তিনি কে জি হ'বলৈ পাতিহাঁহ ৰাজাহাঁহটো আৰু চাৰিমাহ চাৰে চাৰি মাহমানতকৈ বেছিহে লাগে একদম ডাঙৰ হৈ বুঢ়া হাঁহৰ নিচিনা হ'বলৈ আৰু ঢেৰ এইবোৰ চাউল দিব লাগে কেতিয়াবা ধান ধান দিব লাগে দানাও কিনি আনি মাজে মধ্যে খুৱাব লাগে হাঁহক হওক কুকুৰাক হওক ব্ৰইলাৰ দানা ব্ৰইলাৰ হওক আৰু কি পাব লাগে আৰু পানী দিব লাগে চফা পানী বাচন বৰ্তন চিকিৎসকৰপৰাও দৱব পাতি আনি দিব লাগে নহ'লে বেমাৰ হৈ একেবাৰে একো নথকা হয় আৰু হাঁহ কুকুৰা যিয়ে হওক কয়লাৰেই হওক দ'জ দৰৱ পাতি ডাক্তৰৰপৰা আনি খোৱাবই লাগে নহ'লে নহয় আৰু ঢেৰ এইবোৰ ৰাতিপুৱা সোনকালে মেলিব নালাগে বন্ধা হ'লে ভাল আমাৰ এতিয়া গাঁৱলীয়া এতিয়া বন্ধা নহয় মেলা মেলি থোৱা থাকে বেছিকৈ বেমাৰ হয় হাঁহৰ আৰু কুকুৰা কয়লাৰ ব্ৰইলাৰটো বাৰু বন্ধাই থাকে থাকিলেও ব্ৰইলাৰৰ বেমাৰ হয় দৰৱ কিনা দৰৱ খোৱাবই লাগিব নহ'লে নহ'ব তেনেকৈ আৰু পুহি থকা মানুহে চবেই গম পায়েই কিমান বেমাৰ হয় কি কথা এতিয়া হেৰি কুকুৰা লোকেল কুকুৰাটো ব্ৰইলাৰ কথা কোৱা নাই লোকেল কুকুৰাটো তিনিমাহ পুহিব লাগিব তিনিমাহ পোহাৰ পিছতহে কণী পাৰিব কণী পাৰি আকৌ পোৱালি ওলাই আকৌ তিনিমাহ দুমাহটো আঢ়ৈ মাহ পুহিবই লাগিব তাৰপৰাহে বিকিবপৰা হয় নহ'লে বিকিবপৰা নহয় বিকিব বিকি সৰহকৈ থাকিলে আৰু এঠানিও হয় যদি কুকুৰা সৰহকৈ থাকে ইজনীয়ে সিজনীৰ বাঁহত সোমাই কণী নষ্ট কৰে তাৰ ককাই থাকিলে আৰু একো এঠানি নহয় নষ্ট নহয় আৰু কয়লাৰো তেনেকৈ পুহি থাকিলে বহুত দিনতহে কণী পাৰেগৈ পটককৈ কণী নাপাৰে মাহ লাগে ৰাজহাঁহ ৰাজহাঁহো এবছৰ পুহিব লাগে কিছুমানে বছৰেকতে আকৌ তিনিবাহ পোৱালি উলিয়াই কিছুমানৰ এবাহহে উলিয়াই তেনেকৈ যিয়ে যেনেকৈ যাৰ ঘৰত বা আমাৰো তেনেকৈ বছৰেকত তিনিবাহ উলিওৱা নাই এবাহহে উলিয়াই আৰু এতিয়া ক'বলৈ গ'লে হাঁহ কুকুৰা যিয়ে পুহিছে সি কমেই পায় কষ্ট অকণমানো আছে কষ্ট অকণমান নাইকিয়াও নহয় চোৱা চিতা চকু ৰাখিবই লাগে নহ'লে ক'ৰবাত হেৰাই বা পানীত বেছিকৈ থাকিলেও ক'ৰবালৈ যায়গৈ বুলিও সেইবোৰ চাই কৰি থাকিব লাগে আৰু নহ'লে নহয় ঘৰত থাকিলে সেইবোৰকে চাই কৰি থাকোঁ আৰু এতিয়া বন ৰাজাহাঁহে বন খায় ঘাঁহ ঘাঁহ ইমানকৈ তাহাঁতক দানা পানী দৰকাৰ নাই আছে দৰকাৰ ধান দিলেই হয় তো কুকুৰাক আকৌ চাউল দিব লাগে ভাতো বনাই দিব লাগে তেনেকৈ ব্ৰইলাৰকো চাউলো দিব লাগে ভাতো দিব লাগে সেইবোৰেই আৰু আৰু কয়লাৰকো ভাত বনাই বনাই দিব লাগে কিমান দুবাৰ তিনিবাৰ দিনটোত তিনিবাৰো দিব লাগে তিনিবাৰ দিব লাগে আৰু দিনটোত তিনিবাৰ দিলে হয় আৰু তিনিবাৰ দিলে